মই ৰন্ধাৰ সময়ত বাচন ব্যৱহাৰ কৰোঁ বাচন হৈছে কেৰাহী বটোৱা কুকাৰ চ'চপেন চ'চপেন আদি আৰু চব্জি কাটিবলৈ কটাৰীটো ব্যৱহাৰ কৰা হয় কটাৰীখনটো লাগিবই চব্জি কাটোতে আৰু আমাৰ ঘৰত হাঁহ মাংস বনাওঁত বনাওঁ বনাওঁতেটো কেৰাহী এখন কেৰাহী দৰকাৰ হ'বই কেৰাহী হা হাতা হাতা ব্যৱহাৰ কৰোঁ তাৰপিছত মাংসখিনি বনাবলৈ মিঠাতেল পিঁয়াজ নিমখ হালধি মচলা মচলা ৰেড চিলি ধনিয়া ধনিয়া ধনিয়া আলু হাঁহ মাংস বনাওঁতে খাই ভাল লাগে কো কোমোৰা কোমোৰা ভাল লাগে আৰু প্ৰথমতে পিঁয়াজখিনি দি লওঁ দি মেলি পূৰা ভাজিখিনি লৰাই থাকোঁ লৰাই লৰাই পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হ'ব দিওঁ ৰঙা হ'ব দি মেলি ৰঙা হ'ব দিওঁ ৰঙা হৈ পিনে তাৰপিছত মাংসখিনি ওপৰত ভাজি ভাজি ভাজি ভাজি মাংসখিনিও হৈ যায় তাৰপিছত আকৌ আলুখিনি বহাই দিওঁ আলুখিনি বহাই আলুখিনি পুৰা ভাজো ভাজি মেলি পূৰা ভাজি থাকোঁ ভাজি ভাজি ভাজি ভাজি আকৌ ভাজি ভাজি কিনে আকৌ সেইখিনি অকণমান ঢাকনি লগাই দিওঁ ঢাকনিখন লগাই অলপ সময় মাংসখিনি আলুখিনি সিজিবলৈ দিওঁ সিজিবলৈ হ'লে অলপমান আৰু অকণমান পানী ঢালি দিওঁ পানী ঢালি মেলি মাংসখিনি পূৰা হেতাৰে লৰাই থাকোঁ লৰাই মেলি লৰাই আকৌ আদা নহৰু আকৌ গুচাই মেলি আকৌ মাংসত ঢালি দিওঁ আদা নহৰুখিনিও মিলাই দিওঁ মিলাই মেলি আকৌ লাৰি মেলি আকৌ ঢাকনি লগাই দিওঁ ঢাকনি লগাই আৰু অকণমান পানী দিওঁ পানী দি পানী দিওঁ পানী দি মেলি ঢাকনিখন লগাই আৰু বনাই মেলি আকৌ ঢাকনিখন গুচাই দিওঁ গুচাই দি পিনে গুচাই দি আকৌ গুচাই দিওঁ গুচাই দি পিনে মাংসখিনি আকৌ লৰাই মেলি তাৰপিছত মাংসখিনি হৈ যায় মাংখিনি হওঁতে অকণমান টাইম লাগিব সিজিবটো লাগে যথেষ্ট সময় লাগে জি সিজিবলৈ মাংসখিনি সিজিবলৈ লাগে তাৰপাছত কটাৰীখন ব্যৱহাৰটো কৰিব লাগিবই কটাৰী ব্যৱহাৰ কৰোঁ আৰু কিবা কিবি কাটিবলৈ তাৰপাছত কুকুৰা মাংস বনাওঁ কুকুৰা ছেইম একে হাঁহ মাংস বনোৱাৰ দৰে কুকুৰা মাংস বনাওঁ কুকুৰা মাংস বনাওঁ কুকুৰা মাংসটো ছেইম একে ধ একে ধৰণে কৰিব লাগে তাতে আকৌ হাঁহ মাংস আমাৰ মা দেউতাই নাখায় আকৌ মা দেউতালৈ বেলেগকৈ বনাব লাগে আমি হাঁহ মাংসত মানে আমি কেইজনে খাওঁ মাহঁতেটো নাখায় ত' মাহঁতলৈ আকৌ বনাব লাগে তেনেকৈ আকৌ গতিকে মা মাহঁতেটো হাঁহ মাংস নাখাই যিহেতু আকৌ কুকুৰা মাংসকে বনাই দিওঁ ছেইম একেটা পঠতে কিন্তু হাঁহ মাংস বনাবলৈ হ'লে কুকুৰা মাংস বনাবলৈ হ'লে কুকুৰা মাংস বনাবলৈ হ'লে আকৌ আলু কাটো আলু কাটি মেলি আকৌ আলু চালু কাটি থওঁ কাটি আকৌ কু হাঁহ মাংস কুকুৰা মাংসখিনি বনাওঁ তেনেকৈ বনাই মেলি তেনেকৈ হৈ থাকে আৰু কৰি মেলি তেনেকৈ বনাওঁ তাৰপিছত আকৌ ভাত বনোৱা কুকুৰা মাংসখিনি হোৱা পাছত আকৌ ভাত বনাওঁ ভাতখিনি বনাই মেলি হেৰি কৰোঁ ভাত আমি চ'চপেনত বনাওঁ যিহেতু কুকাৰৰ ভাত নাখাওঁ ভাত কুকাৰত নাখাওঁ বাবে চ'চপেনতে বনাওঁ কুকাৰত আমি কিয় নাখাওঁ কুকাৰত কাৰণ আমাৰ দেউতা মা দুইজনে কুকাৰৰ ভাত খাব নোৱাৰে যিহেতু সেইবাবে আমি চ'চপেনতে ভাত বনাই ভাত ৰান্ধোঁ ভাত চ'চপেনত বনাওঁ চ'চপেনত ভাত বনাওঁ ভাত ভাত বনাওঁ চ'চ চ'চপেনত পানী প্ৰথমতে পানীখিনি গৰম গৰম হ'বলৈ দিওঁ ভাত বনোৱা জোখত পানী দি দিওঁ পানীখিনি গৰম হোৱা অলপ দেৰি পাছত ভাত বনোৱা অলপ দেৰি পাছত চাউলখিনি ভালকৈ ধুই মেলি চাউলখিনি চফাকৈ ধুই ভাতত ভাত মানে চাউলখিনি আগত চ'চপেনত ঢালি দিওঁ তাৰপিছত লাৰি মেলি ভাতখিনি সিজিবলৈ দিওঁ পূৰা সিজি মেলি সিজি ল'ব সিজি সিজি সিজি ঢাকনিখন অলপ লগাই দিওঁ ভাপতে ভাতকেইটা হৈ যায় তাৰপিছত ভাত চাত হোৱা মেলত আকৌ ভাত খাবলৈ হয়গে আৰু